মই মই এখন অনলাইনৰ অৰ্ডাৰ দিয়া মতামত দিবলৈ হ'লে মই এখন দোকান পাইছিলোঁ লখিমী ষ্ট'ৰ সেইখনৰ এদিন মই চাই আহিলোঁগৈ দোকানখন আৰু তাত মই অনলাইন কৰিছিলোঁ প্ৰথমে দিছিলোঁ এযোৰ কাপোৰ দিছিলোঁ কাপোৰযোৰ যেতিয়া আহিলে পাৰ্চেলটো ঘৰতে দি থৈ গৈছেহি বাৰু তাৰপা পাৰ্চেলটো যেনেধৰণে মই দেখিছিলোঁ অনলাইন কৰোঁতে যেনেধৰণে দেখিছিলোঁ কাপোৰ ৰংটো তাৰ কোৱালিটিটো সেইটো যেতিয়া মই ঘৰ পালোঁ পাৰ্চেলটোত দিলেহি আৰু এটা কথা ক'ব লাগিব পাৰ্চেলটো একদম ঘৰৰ মুখৰ আগত বয়জনে দি থৈ গৈছেহি মোক আৰু তাত থকা যিখন কাপোৰ মানে কাপোৰটোৰ ৰং মানে মই মোবাইলত যেনেকৈ দেখিছোঁ তেনেধৰণে পাইছোঁ কালাৰ ৰংটো আৰু তাৰ কোৱালিটিটো খুব ভাল কাপোৰটো মানে মই যেনেধৰণে ভাবিছিলোঁ ঠিক তেনেধৰণেই পালোঁ বাৰু অকণো তাত ক'ব নোৱাৰি যে কাপোৰটো অকণমান নৰম বুলি কাপোৰটো ভাল আৰু তাত হয়তো জিন্সৰ পেণ্ট যিকোনো বস্তু তাৰপিছত আমি অনলাইন কৰিছোঁ সেই দোকানখনতে বহুতো ভাল মানে তাত সেই দোকানখনত হয়তো আপোনালোকেও যদি কেতিয়াবা অনলাইন অৰ্ডাৰ দিবলৈ হয় দোকানখন দিব পাৰিব আপোনালোকে চাব পাৰিব খুব ভাল মানে তাৰ বস্তুখিনি সেইকাৰণে মানে আমি সেই দোকানখনৰ পৰাই এতিয়া অনলাইন খুব ল'লে সেইখনৰ পৰাই আনো জিন্সৰ পেণ্টো আনো জোতা বা যিকোনো বস্তু মানে আপুনি বেগ চেক ইত্যাদি কৰি তাত সকলো বস্তু পোৱা যায় খুব ভাল দোকানখনৰ মানে যিকোনো মানে যোগাযোগ কৰি মানে মেছেজ এটা দিয়াৰ লগে লগে আপোনাৰ ৰিপ্লাই দিয়ে আৰু বয়জনেও মানে ঠিক সেইদৰে ফোন কৰি ঘৰত আহি দি থৈ যায় আমি মতামতৰ ওপৰত দিবলৈ হ'লে খুব ভাল বুলি ক'ব লাগিব দোকানখন আৰু সেইকাৰণে আমি প্ৰায় সেই দোকানখনৰ পৰাই বস্তু অৰ্ডাৰ কৰোঁ আৰু মানে খুব ভাল লাগে দোকানখনৰ বস্তুবোৰ আৰু কেতিয়াবা আপোনাকো কৰি চাবচোন বাৰু আপোনাকো ভালেই পাব